দৰাচলতে কামৰূপ মহানগৰ জিলাখনত আমি সৰুৰে পৰা যি দেখি আহিছোঁ ইয়াত বহুতখিনি উন্নয়নমূলক আৰু বৃদ্ধিৰ কাম হৈছে ইয়াত আমি মানিবই লাগিব যে ধৰক আগতে আমি সৰুতে একো ফ্লাইঅ'ভাৰ নাছিলে এখন তাৰপিছত আপোনাৰ ইয়াতে অফিচ কাছাৰী ইমান নাছিলে প্ৰাইভেট ৱৰ্ক কালচাৰ যোনটো আছে সেইটো ইমান নাছিলে তাৰপিছত আপোনাৰ আনএম্প্লয়মেণ্টো বহুত আছিলে কিন্তু লাহে লাহে আমিও ডাঙৰ হৈ আহিছোঁ ইয়াতে গুৱা মানে গুৱাহাটী বুলি কৈছোঁ গু কামৰূপ মেট্ৰ' কামৰূপ মহানগৰত ডাঙৰ হৈ আহোঁতে আমি বিভিন্ন ধৰণৰ আমি ডেভেলপমেণ্ট মানে আপোনাৰ উন্নয়ন আৰু বৃদ্ধি দেখিছোঁ ইয়াতে বহুতখিনি ফ্লাইঅ'ভাৰ হ'ল ৰাস্তা পদূলিবিলাক ভাল হ'ল আগতকে মানুহ মানুহবোৰ মানুহবোৰৰ চাকৰি হৈছে মানুহবোৰৰ হাতত পইচা আহিছে সেই সেইকাৰণে আৰু লগতে আপোনাৰ ইয়াতে ক'ৰপৰেট অফিচ বহুতকেইটা হৈ গ'ল ইয়াতে সেইটো সেইটো ক্ষেত্ৰত আমি ক'বই লাগিব যে বহুতখিনি আমি ডেভেলপমেণ্ট দেখিছোঁ সেইটো কাৰণে আমাৰ ভাল লাগে ঠিক আছে কিন্তু এই ডেভেলপমেণ্টখিনি হোৱাৰ লগে লগে কি হৈছে আমাৰ আমি আমি সকলোৱে জানোঁ যে গুৱাহাটী আমাৰ নৰ্থ ইষ্টৰ গেটৱে হয় ত' সেইকাৰণে গু যিহেতু গুৱাহাটী গেটৱে হয় ইয়াতে নৰ্থইষ্টৰ মেক্সিমাম মানে আপোনাৰ পপুলেশ্যন আমাৰ ইয়ালৈকে আহি যায় আমাৰ গুৱাহাটীলৈকে আহি যায় মানে বিভিন্ন ধৰণৰ জীৱিকা নিৰ্বাহ কৰিবলৈ কোনোবাই দোকান দি খাইছে কোনোবাই চাকৰি কৰিছে কোনোবাই যিকোনো প্ৰফেশ্বনত জড়িত হৈ আছে যেন তেনেকে সেইকাৰণে কি হৈছে ডেভেলপমেণ্ট হৈছে যদিও ডেভেলপমেণ্ট হোৱাৰ কাৰণে আমাৰ ভাল লাগিছে উন্নয়ণ হৈছে ভাল লাগিছে কিন্তু তাৰ কাৰণে ইয়াতে আমাৰ পপুলেশ্যণৰ মানে এই প্ৰব্লেমটো বহুত হৈছে কাৰণ কি চাওঁক ইয়াত ৰাষ্টাবোৰ আগৰ নিচিনাই আছে ৰাষ্টাবোৰ বহল হোৱা নাই ৰাষ্টাবোৰ একেই একেই চাইজত আছে সেই অনুযায়ী পপুলেশ্যন জনসংখ্যা বহুত বৃদ্ধি হৈছে সেইটো কাৰণে কি হৈছে আমি এতিয়া গুৱাহাটীত সবতকে তাৰমানে মানে কষ্টদায়ক কথাটো হ'ল যে গুৱাহাটীত সাংঘাটিক ট্ৰেফিক জাম হয় যান যঁট ট্ৰেফিক জাম হোৱাৰ বাবে আমাৰ যিকোনো স্থানত আমি যাবলৈ বা পাবলৈ আমি বহুতখিনি সময়ৰ আগত ওলা ওলাব লাগে আৰু সময়ৰ আগত ওলালেও আমি কেতিয়াবা নাপাওঁগৈ ইমানেই বেছি ইয়াতে ট্ৰেফিক জাম হয় আৰু দ্বিতীয়তে ইয়াতে মানে উন্নয়নমূলক কাম কামখিনিৰ কাৰণে চৰকাৰে বা এনেকে অন্য অনুস্থানবোৰে মানে উন্নয়নমূলক কামবোৰ কৰিবলৈ বিভিন্ন ধৰণৰ ইয়াতে গছ আছিলে বহুত গছ আছিলে আমাৰ ইয়াতে কামৰূপ মহানগৰখনত সেই গছবোৰ কাটিছে সেই গছবোৰ টাৰ কাৰণে আমাৰ কামৰূপ মহানগৰখনৰ যোনটো তাপ তাপমাত্ৰা সেই তাপমাত্ৰা যথেষ্টখিনি বৃদ্ধি পাইছে আমি যোৱা দহ বছৰ বা পোন্ধৰ বছৰৰ যদি চাওঁ যোৱা দহ পোন্ধৰ বছৰত আমি ধৰক এই মাৰ্চ এপ্ৰিলত যোনটো গৰম পাইছিলোঁ তাৰ অনুপাতে এতিয়া মাৰ্চ এপ্ৰিলৰ গৰমটো বহুত বেলেগ অলপ বেছি হয় মানে আৰু তা সেই সেই একেই ধৰক সেই অক্টোবৰ নৱেম্বৰ আহিলে যি ফেন অফ কৰিব লাগে আমি আমি ধৰক পাতলা এটা চো চোলাৰ ওপৰত অলপ কিবা এটা ডাঠ চোলা এটা পিন্ধিব লাগে ঠাণ্ডা লাগে কিন্তু এতিয়া আমাৰ ইয়াতে কামৰূপ মহানগৰত সেই অক্টোবৰ নৱেম্বৰ মাহতো সিমানখিনি আমি একো ঠাণ্ডা আমি একো অনুভৱ কৰিব নোৱাৰোঁ গৰমে লাগি থাকে ঘামি থাকোঁ আমি সেইটোয়েই কথা